আজি আমাৰ সমাজখন কেনেকৈ চলোৱা হ'ব সমাজখন আমি ঘৰখন যেনেকৈ চলাইছোঁ ল'ৰা ছোৱালী মা দেউতাই একতা হৈ সেই ধৰণেই সেই সমাজখনো আমি সকলোৱে ওলাই গৈ নামঘৰলৈ ঈশ্বৰৰ ঠাইলৈ গৈ সকলোৱে আমি একতা হ'ব লাগিব একতা হৈ আমি কামবোৰ কৰি যাব লাগিব আজি ক'ৰবাত কাৰোবাৰ মাক দেউতাক ঢুকালে তাতো আমাৰ বহুতখিনি কথা আছে আমি খেলৰ মানুহখিনিয়ে সকলোৱে গৈ ল'ৰা ছোৱালী সকলোৱে গৈ এই মানুহত কামে কাজে সহায় কৰি এই মানুহ ঘৰ উদ্ধাৰ কৰিব লাগিব উদ্ধাৰ কৰি আমি একতা হ'ব লাগিব আৰু বোলে আজি কোনোবা বিয়া এখন ওলালে সেই বিয়াখনলৈ ল'ৰা ছোৱালী বুঢ়া বুঢ়ী সকলোৱে যাব লাগিব সকলোৱে গৈ তেওঁলোকক সেই কাম কাজত সহায় কৰি তেওঁলোকক সেই উদ্ধাৰ কৰিব লাগিব কাম শেষ নোহোৱালৈকে আৰু বোলে আজি কিবা সৰু সুৰাকৈ নাম এটি ওলালে সেই নামতো বোলে আমি নাযাওঁ নথওঁ বুলি ক'ব নালাগিব সকলো ৰাইজে গৈ যি এটি পাৰোঁ তাক কৰি সহায় কৰি তেওঁলোকক উদ্ধাৰ কৰিব লাগিব সকলো আমি তেনেধৰণে গৈ উদ্ধাৰ কৰি একতা হ'ব লাগিব আমি খেলৰ মানুহ আৰু কোনোবা বাহিৰা খেললৈ মাতিলেও তেখেতলোকৰ ঘৰলৈও এনেকৈ আমি যাব লাগিব গৈ তেখেতলোককো কোনোবাখিনিত কিবা কাম এটাত সহায় সহযোগ কৰিব লাগিব এনেকৈ আমি চলি যাব লাগিব আৰু এনেকৈ চলিব লাগিব আৰু সকলোৱে ওলাই কৰি আমি একতা হ'ব লাগিব আজি কোনোবাই কিবা এনেকৈ মঞ্চত কিবা মিটিং মাটাং পাতিলে সেই মিটিঙলৈও সকলো ব্যক্তি ওলাই যাব লাগিব তাতো বহুতখিনি কথা আহিব সেই কথা শিকি সেই তেওঁলোকেও সেয়া পৰিচালনা কৰিব লাগিব আৰু তেনেধৰণেই আমি সকলো কাম কাজলৈ আগবাঢ়ি ওলাব লাগিব আমাৰ অসমীয়াৰ কৃষ্টি ৰাখিব লাগিব তেনেধৰণে গৈ আমি সকলো ওলাই কৰি গৈ সেই আমি কি কয় আমি আমাৰ অসমীয়াৰ কৃষ্টিটো আমি ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু বোলে এই কোনোবা কোনোবা নামঘৰলৈও তেনেধৰণে সকলোৱে যাব লাগিব গৈ হাতে পাতে সকলো ল'ৰা ছোৱালীয়ে কাম বন কৰি একতা হৈ মিলিজুলি সেই নামঘৰ পৰিচালনা কৰি একতা হৈ সকলোৱে থাকিব লাগিব সেই সমাজ কেতিয়াও ঈশ্বৰ ঈশ্বৰৰ ঠাইত সেই সমাজ কেতিয়াও ভাঙিবলৈ নহ'ব সকলো মিলিজুলি কৈ দিনক দিনে এনেধৰণে উন্নতি হৈ যাব যদি আমি কোনো যদি এনেধৰণে নিজৰ খেলৰ নামঘৰ বুলিও কোনেও যদি নোযোৱাকৈ থাকোঁ তেতিয়া সেই সমাজখন আমি কেনেকৈ চলাম আৰু সমাজখন কেনেকৈ চলাম কেনেকৈ শিকিব আমাৰ ল'ৰা ছোৱালীয়েও সেই সমাজলৈ ওলাই যাব লাগিব পৰিচালনা কৰিব লাগিব নামঘৰত কৰি তেনেধৰণেই সেই সমাজখন চলাব লাগিব আজিও আমি থাকি অহা উঠি অহা সৰু সৰু ল'ৰা ছোৱালীবোৰ তেনেকৈ আমি আগবাঢ়িলে একতা হ'লে তেহেঁতিও তেনেধৰণেই চলাই যাব একতা হ'ব ভৱিষ্যতলৈ এটা নাম থাকিব সেই নাম থাকিলে মানে সকলোৱে ভাল হ'ব আৰু পঢ়া শুনা ক্ষেত্ৰত নাম কিতাপ হোৱা ক্ষেত্ৰত সকলোৱে তেতিয়া আগবাঢ়িব ল'ৰা ছোৱালীক হৰিনাম যদি নামঘৰত গাই বা তেতিয়া সেই ল'ৰা যাব লাগে সকলোৱে ল'ৰা ছোৱালী সকলো বুঢ়া বুঢ়ী সকলোৱে গৈ সেই হৰিনাম শুনিব লাগে সেই হৰিনাম শুনিলে পিছৰ ল'ৰা ছোৱালীবোৰেও আগবাঢ়ি যাব আমি যদি নেদেখুৱাওঁ তেওঁলোকে ক'ত চিনি পাব ক'ত যাব আমিও আগবাঢ়িব লাগিব তেওঁলোকক আমিয়েই আগবঢ়াই নিব লাগিব দিনক দিনে তেতিয়া তেওঁলোকে পিছত তেওঁলোকে পাৰিব তেনেধৰণে একতা হৈ পেনি সকলো ওলাব ওলাব লাগিব